মই অসমত থাকোঁ মই অসম ৰাজ্যৰ বাসিন্দা গতিকে অসমীয়া ভাষাটো মোৰ অতিকৈ মৰমৰ অতিকৈ আপোন আৰু মই এইটো কথা বিচাৰোঁ যে অসমীয়া ভাষাটো যাতে বিশ্ব দৰবাৰত জিলিকি উঠে সেইটো মই কামনা কৰোঁ কিন্তু মই দেখা পাওঁ যে আজিৰ তাৰিখত অসমীয়া ভাষাটোৱে যথেষ্টখিনি প্ৰতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰত্যাহ্বান কেনেকুৱা বুলিব লাগিলে এই ধৰক অসম লোকসেৱা আয়োগৰ যিটো পৰীক্ষা হয় আমি এ পি এছ চি পৰীক্ষা বুলি কওঁ সেই এ পি এছ চি পৰীক্ষাটোত অসমীয়া ভাষাৰ যিখন পেপাৰ থাকে সেইখন উঠাই দিয়া হ'ল তাৰোপৰি এইবিলাক সমস্যা একো একোটা সমস্যা তাৰোপৰি তাৰোপৰি আপোনাৰ ইংৰাজী মাধ্যমৰ স্কুলৰ আগ্ৰাসান যিটো বৰ্তমান চলিছে ইংৰাজী মাধ্যমৰ স্কুলৰ আগ ইংৰাজী মাধ্যমৰ স্কুল আমাক লাগিব কিন্তু সেই সমান তাৰ সমান্তৰালভাৱে সেই স্কুলসমূহত অসমীয়া ভাষাটো সমান গুৰুত্বপূ গুৰুত্ৱ দিয়াটো আমি বিচাৰোঁ কিন্তু গুৰুত্ব দিয়া হৈছে নে হোৱা নাই সেইটো এটা প্ৰশ্নৰ বিষয় গতিকে অসমীয়া ভাষাটো মই এই স্কুলসমূহতো সমানে গুৰুত্ব দিয়াটো বিচাৰোঁ আৰু মানুহে অসমীয়া ভাষাত অসমীয়া ভাষাৰ কিতাপ পঢ়াটো বা আজিকালিৰ মানুহে অসমীয়া ভাষাৰ কিতাপ নপঢ়ে আৰু আৰু মই দে এটা কথা দেখিছোঁ যে বহুত ইংৰাজী স্কুলৰ ল'ৰা ছোৱালীৰ মাক দেউতাকে নিজে গৰ্ব কৰি কয় যে আমাৰ ল'ৰাটোৱে অসমীয়া ক'ব নাজানে গতিকে এইবিলাক কথা মই অসম বেয়া বুলি ভাবোঁ আৰু এইবিলাক এনেকুৱা প্ৰত্যাহ্বানবিলাকৰে সন্মুখীন হৈ আহিছে বুলি ভাবোঁ মই অসমীয়া ভাষাটোৱে